অ ভালনে এনে আছোঁ তুমি

ব'লা কালি কৰি আহোঁ

অ

অৰ্জিনেলখিনি লৈ অৰ্জিনেলখিনি লৈ যাব লাগিব মই লগৰটোক সুধিছিলোঁ তেওঁ ক'লে অৰ্জিনেলখিনি লাগিব আৰু গৈ মেলিকেনে তাত কৰাই ল'বলৈ

ওম ওম ঠিক আছে অ